টুইটাৰত প্ৰতিবিম্বা লাইভ নিউজ লাইভ আৰু ডি ৱাই থ্ৰী ছিক্স ফাইভ ৰ দৰে নিউজ আউটলেটসমূহে ব্ৰেকিং নিউজ আপডেট আৰু গল্পৰ লিংক শ্বেয়াৰ কৰে তেওঁলোকে দৃশ্যমান বৃদ্ধি কৰিবলৈ আৰু ট্ৰেণ্ডিং কথোপকথনৰ অংশগ্ৰহণ কৰিবলৈ হেছটেগ ব্যৱহাৰ কৰে আৰু সাংবাদিক আৰু এংকৰসকলেও নিজৰ মতামতৰ ভাগ বতৰা কৰিবলৈ অনুগামীসকলৰ সৈতে জড়িত হয় ফে'চবুকৰ কথা ক'বলৈ হ'লে সংবাদ মাধ্যমে চৰকাৰী পৃষ্ঠা ৰক্ষণাৱেষণ কৰে বাতৰি প্ৰবন্ধ ভিডিঅ' আৰু লাইভ ষ্ট্ৰীম পোষ্ট কৰে আৰু তেওঁলোকে মন্তব্য শ্বেয়াৰ আৰু লাইকৰ জৰিয়তে দৰ্শকক সংযোগ সংযোজক উৎসাহিত কৰে ফে'চবুক লাইভ বাস্তৱ সময়ত যিকোনো বিতৰ্ক আৰু আলোচনাৰ বাবে ব্যৱহাৰ কৰে আৰু ইনষ্টাগ্ৰামৰ বিষয়ে ক'বলৈ হ'লে বিভিন্ন ভিডিঅ' সাক্ষাৎকাৰ আৰু ইনষ্টাগ্ৰাম লাইভ পৰ্দাৰ আৰৰ বিষয়বস্তু ফটো পোষ্ট আদিৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু ইউটিউবৰ বিষয়ে ক'বলৈ হ'লে নিউজ লাইভ ডি ৱাই থ্ৰী ছিক্স ফাইভ আদি নিউজ চেনেলৰ দৰে ইউটিউব চেনেলো এটা নিৰ্দিষ্ট তেওঁলোকে বাতৰি বুলেটিন বিতৰ্ক আৰু একচেটীয়া সাক্ষাৎকাৰ আলোচনা কৰে তেওঁলোকে বিভিন্ন টপিকৰ পাৰ্চনেল ইউটিউব চেনেল খোলে দৰ্শকে নতুন বিষয়বস্তুৰ বাবে ছাবস্ক্রাইব কৰিলে আগতীয়াকৈ জাননি লাভ কৰিব পাৰে